অঁ মই মোৰ ফটোবোৰ প্ৰদৰ্শন কৰিছিলোঁ এইটো আমাৰ মই যি কলেজত পঢ়ি পঢ়ি আছোঁ সেই কলেজতে মই ফটোবোৰ প্ৰদৰ্শন কৰিছিলোঁ আৰু যথেষ্ট ভাল আছিলে অভিজ্ঞতা কাৰণ যিবোৰ মানুহে এই ফটোবোৰ দেখিছিলে তেওঁলোকে যথেষ্ট প্ৰশংসা কৰিছিলে কৈছিলে যে মই ভৱিষ্যতলৈ এই বিষয়ে অধিক যাতে ভালদৰে জানি লৈ আৰু অলপ উন্নত কৰি আৰু আগুৱাই যাব পাৰোঁ এই বিষয়ে গতিকে এই অভিজ্ঞতা যথেষ্ট ভাল আছিলে আৰু যিহেতু এইটো মোৰ এটা হবী গতিকে মই তাক আগুৱাই নিব বিচাৰোঁ গতিকে যিবোৰ মই বা যিবোৰ ব্যক্তিয়ে মোক এই বিষয়ে অনুপ্ৰেৰণা যোগায় তেওঁলোকক মই ধন্যবাদ ক'ব লাগিব এই বিষয়ে কিয়নো তেওঁলোকে অনুপ্ৰেৰণা যোগোৱাত মই এই বিষয়ে আগবাঢ়ি যাব পাৰিছোঁ আৰু যিবোৰ মই ফটো মাৰোঁ সেই ফটো লওঁ সেইবোৰত যাতে কোনো এটা কাহিনী থাকে বা তাৰ পৰা যাতে মানুহে কিবা এটা শিকিব পাৰে বা মানুহে কিবা এটা জানিব পাৰে সেই সময়খিনিত ফটোখনৰ আঁৰত কি কি কাহিনী জড়িত হৈ আছিলে সেইবোৰ যাতে মানুহে বুজিব পাৰে তাৰ প্ৰতি মই বিশেষকৈ গুৰুত্ব দিওঁ আৰু যেতিয়া ফটোবোৰ চোৱা ব্যক্তিসকলে কথাবোৰ ধৰিব পাৰে বা বুজিব পাৰে ছবিখনৰ আঁৰৰ যি কাহিনী তেওঁলোকে যথেষ্ট ভাল পায় ময়ো ভাল পাওঁ কাৰণ মই ব্যক্তিসকলৰ পৰা যোগাত্মক সমালোচনা লাভ কৰোঁ গতিকে যথেষ্ট ভাল অভিজ্ঞতা বুলি ক'ব পাৰি আৰু এইবোৰ যাতে ভবিষ্যতলৈও মই এনেকৈ আগুৱাই যাব পাৰিম তাৰ প্ৰতি মই যথেষ্ট যথেষ্টভাৱে তেওঁলোকৰ ওচৰত ঋণী কাৰণ তেওঁলোকে যিবোৰ সমালোচনা প্ৰেৰণ কৰিছে বা যিবোৰ যোগাত্মক ভাৱে মোক অনুপ্ৰেৰণা যোগাইছে তাৰ কাৰণেই মই আগুৱাই যাব পাৰিছোঁ আৰু প্ৰদৰ্শণীত ফটোবোৰ দিবলৈ